হেল্ল'

অঁ অঁ অঁ হয় হয় কওক ময়ে আৰতি

অঁ থাকিবলৈ পাৰিম পাৰিম হেৰি আকৌ খালি দৰমহাটো পিছে কিমান দিব আকৌ আপুনি অঁ অঁ থকা মেলাতো হ'লেতো অকণমান বেছি হ'ব বেছিকৈ ল'ব লাগিব অঁ পাৰিম পাৰিম ৰাতি হ'লে ৰাতি থাকিব লাগিব পাৰিম দিম আকৌ আপুনি যেনেকৈ কয় সেনেকৈ দিম খালি আৰু হেৰিটোহে দিব লাগিব আৰু দৰমহাটোহে ভালকৈ দিব লাগিব অঁ মই হেৰি আকৌ আপুনি কেনেকৈ খাব আকৌ বেমাৰটোৰ বিষয়ে ক'লেহে গম পাম কি হৈছে কেনেকৈ খাব লাগিব কেনেকৈ হেৰি কৰিব অঁ তেতিয়াহ'লেতো বইলে কৰি দিব লাগিব আপোনাক অঁ বইল কৰি দিম আকৌ আপোনাক অঁ বইল কৰি খাব লাগিব

অঁ অঁ অঁ ঘৰতো কথা চথা পাতি ল'ব লাগিব আৰু থকাৰ কথা ন থাকি ল'ব লাগিব মইতো এতিয়া বাৰু ঘূৰি অহাকৈ ৰাতিপুৱা কৰি থৈ গুচি আহোঁ বন বাঁতি বেলেগৰ ঘৰত তাতটো থাকি ল'ব লাগিব

অঁ কেইমাহমান হ'ব আকৌ এতিয়া কেইমাহমান থাকিব লাগিব বাৰু আপুনি একেবাৰে অকলশৰীয়া নেকি অঁ অঁ অঁ হ'ব হ'ব মোৰনো কি আৰু য'তে দৰমহা বেছি পাওঁ তাতেই থাকিম আৰু অঁ অঁ নকওঁ নকওঁ নকওঁ মই সেই যামেই মানে তাত বেছি পাইছোঁ তাতেই যাম অঁ

অঁ অঁ অঁ অঁ কাইলৈ মানে যাম আকৌ

অঁ অঁ অঁ অঁ যাম যাম অঁ